সংবাদ মাধ্যমসমূহক ভাৰতৰ চতুৰ্থস্তম্ভ বুলি কোৱা হয় সংবাদ মাধ্যমসমূহৰ স্বাধীনতা আছে আৰু তেওঁলোকে নিৰপেক্ষভাৱে বাতৰি প্ৰচাৰ কৰিব লাগে আৰু কৰিবও পাৰে কিন্তু আজিকালি দেখা যায় যে বাতৰি প্ৰচাৰ কৰাটো নিৰপেক্ষ নহয় কাৰোবাৰ পক্ষলৈ কৰা যেন হে লাগে সেয়ে তেওঁলোকে নিজৰ স্বাধীনতাটোক কেতিয়াবা নিজে হেৰুৱা যেনো অনুভৱ হয় আৰু আজিকালি যিসমূহ বাতৰি দেখুৱাইছে এই সকলোবোৰ বাতৰি বিশ্বাস কৰিব নোৱাৰি আজি অলপ দিনৰ আগতেই আমাৰ অসমত উজনি অসম নামনি অসমলৈ এটা বিভেদৰ সৃষ্টি হৈছিল যে উজনি অসমত থকা মিঞাসকলক ইয়াৰ কাম কাজৰ পৰা যাবলৈ কোৱা হৈছিল আৰু সেই বিষয়টোকে লৈ নামনি অসমৰ নগাঁৱৰ কিছু মাছ পালকে প্ৰায় মিঞাসকলে মাছ পালন কৰে আৰু মাছ পালক সকলক মাছ পালক পালকসকলে উজনি অসমলৈ মাছ আ নপঠিয়াও বুলি বাতৰি প্ৰচাৰ কৰিছিল শেষত সেই বাতৰিটোত যিকেইজন ব্যক্তিয়ে কৈছিল তেওঁলোকক সোধাত তেওঁলোকে ক'লে যে আমাক সাংবাদিক কেইজনমানে মাতি আনি পেলাই এই কথাসমূহ ক'বলৈ আমাক শিকাই দিছিল কিন্তু আমিটো একো নাজানো আমাক এই শিকাই দিয়া কাৰণেই আমি এই কথাখিনি কৈছিলো গতিকে সেইবিলাকৰ পৰা অনুমান কৰিব পাৰি যে সাংবাদিকসকলে নিজৰ টি আৰ পি বঢ়াবৰ কাৰণে বিভিন্ন বিষয়ত মানুহক বিপথে পৰিচালনা কৰিবলৈ কিছুমান বাতৰিও প্ৰচাৰ কৰে সেয়েহে এনেধৰণে তেওঁলোকে নিজৰ স্বাধীনতাবিলাকক নিজেই শেষ কৰা যেন লাগে আঁ সংবাদ মাধ্যমৰ য স্বাধীনতা আছে তেওঁলোকে যিকোনো কথা ক'ব পাৰে কিন্তু তেনেধৰণে ৰাইজক বিপথে পৰিচালনা কৰা দেশ এখনক বিপথে পৰিচালনা কৰা কথাবিলাক কৈ তেওঁলোকৰ নিজৰ স্বাধীনতা তেওঁলোকে নিজেই খৰ্ব কৰিছে আৰু এই সংবাদ মাধ্যমসমূহৰ ওপৰত জনসাধাৰণৰ বিশ্বাস হেৰুৱাই পেলাইছে